অসমৰ কৃষিখণ্ডৰ বেলেগ বেলেগ যিবিলাক ই আছে ধৰক পানী যোগান আঁচনি সাৰ যোগান তাৰ পিছত কীট নাশক দ্ৰব্য আৰু প্ৰতিটো বিভাগে বেলেগ বেলেগ মানুহে চলায় বেলেগ বেলেগ সঞ্চালকালয়ে চলায় এতিয়া শস্য এটাক যেতিয়া পানী লাগিব তেতিয়াহ'লে জলসিঞ্চনত যাব লাগিব যেতিয়া সাৰ লাগিব ফাৰ্টিলাইজেশ্যনত যাব লাগিল কিন্তু গছকে লাগে এই গোটেইখিনি গুটি লাগিলে ও চিড কৰ্পৰেশ্যনত যাব লাগিল কিন্তু গোটেইখিনি যিটো সংমিশ্ৰণ মানে সহযোগ সহযোগটোৰ কম হৈ আছে কিহৰ কাৰণে ধৰক বেলেগ বেলেগে সেইটো কনট্ৰল কৰে বেলেগ বেলেগ সঞ্চালকালয় বেলেগ বেলেগ ডিৰেক্টৰ এইখিনি একে হ'লে সংমিশ্ৰণ যেতিয়া হ'ব তেতিয়াহ'লে গছটো একেটাই একেজোপাকে পানী লাগে সাৰ লাগে পোক পতংগ কিন্তু সেইটোৰ কাৰণে অলপ মানে ই লাগিব সংযোগটো কম হৈ আছে একেলগে কাম কৰি পেলাই গোটেইখন বিভাগে অল ষ্টেক হল্দাৰ চুদ ওৱৰ্ক টুগেডাৰ ফৰ বেটাৰমেণ্ট অফ এগ্ৰিকালচাৰ ইন নৰ্থ ইষ্ট বিশেষকে আসাম অসমত তাৰ উপৰি যিটো জৈৱ প্ৰযুক্তি জৈৱ প্ৰযুক্তি আজিকালি হৈছে কি এতিয়া কথা এটা ওলাইছে শাক পাচলিত কীটনাশক দ্ৰব্য মাছত ফৰ্মেলিন এই বস্তুটো নাইকিয়া কৰিবলৈ হ'লে জৈৱিক কৃষিৰ ওপৰত জোৰ দিব লাগিব যিটো মানে ভাৰত চৰকাৰৰ পৰা এতিয়া কোৱা হৈছে জৈৱিক কৃষিৰ ওপৰত যোগ দিয়া জোৰ দিয়া কিন্তু হাণ্ড্ৰেড পাৰচেণ্ট এশ শতাংশ হৈ উঠা নাই